হেল্ল' দাদা মই মানে তিনিচুকীয়াত ফুৰিবলৈ যাম বুলি ভাবিছোঁ এনেই তিনিচুকীয়া কেনকা ধৰণ কেনেকুৱা ধৰণৰ ঠাইবোৰ আছে বাৰু ফুৰিবলগীয়া হয় মই ফেমিলীৰ লগতেই যাম সৰু চাৰি বছৰীয়া ছোৱালী এজনী আছে এনেই সৰু ছোৱালী গ'লে মানে কিছু প্ৰব্লেম হ'ব নেকি বাৰু হয় নেকি ঠিক আছে মই ফেমিলী লগত অলপ আলোচনা কৰি পিনে আপোনাক জনাই আছোঁ বাৰু